হেল্ল' ও মাছ মাৰিব যাব লাগিছিল

অ' পানী বাঢ়িছে বোলে বিলত এতিয়া মোৰো চিঙি আছে তোমাৰখন আছে নে কি তোমাৰখন আছে নে কি মোৰো চিঙি গ'ল ত' আমি এতিয়া সেই কৰিব লাগিব আমিটো একলে যাব নোৱাৰো ন আৰু লগত ল'ব লাগিব উমেশদাহঁতকো

তোমাৰ তাত নম্বৰটো আছে নে নাই কিন্তু অলপ মোটা যোগাৰ লাগিব বহুত মানুহ যায় মাছ অ'

কি নামটো অ'

যামেই আৰু এই মই এতিয়া ভাতকেইটা খাই লওঁ বাৰটা মানত গুচি যাম অ' বাকী লগৰকেইটাক ফোন কৰিব লাগিছিল নহয় নম্বৰকেইটা আছে নে নাই অ' মস্ত ডাঙৰ ডাঙৰ মাছ জালৰ পৰা উলাই গুচি যায় বোলে

কি অ' ল'ব পাৰি ল'ব পাৰি

অ' অ'

অ' সেইটো হয় কিন্তু

বেছিকৈ পালে ক'ৰবাত লৈ যাব লাগিব বিকিব অ' ৰাতিপুৱাই সেই কৰিব লাগিব কিন্তু বাকী যোগাৰখিনিটো গোটেই ভালকৈ যেখান কি বস্তু আছে তুমি ওলাই ল ওলিয়াই লৈ পেলাই কামটো কৰি দে

অ' দে দে দে অ' অ' দে বাকীকেইটাক ফোন মাৰি মই যাই আছোঁ তোমালোকৰ ঘৰক গেলি তোমালোকৰ ঘৰক গেলি মই যাই আছোঁ চাইকেল লৈ যাম দে অ' অ' অ' দে দে দে